গায়ক বা গায়িকা হিচাপে মোৰ আটাইতকৈ প্ৰিয় গায়িকা হ'ল কোকিলকণ্ঠী যাক কোৱা সেইজনেই দীপালী বৰঠাকুৰ বাইদেউৰ গান মোৰ আটাইতকৈ ভাল লগা গান পুৰুষ হিচাপেও আছে মোৰ ভূপেন হাজৰিকাৰ গানো শুনিছোঁ আৰু এতিয়া জুবিনৰ গানো শুনিছোঁ প্ৰিয় খগেন মহন্তৰ গানো শুনিছোঁ প্ৰিয় গায়ক বহুত আছে কিন্তু মহিলাৰ ভিতৰত যাক মানে কোকিলকণ্ঠী বুলি কোৱা হয় কোকিলকণ্ঠী নাম দীপালী বৰঠাকুৰৰ বাহিৰেতো আৰু কোনেও পোৱা নাই অৱশ্য তেওঁৰ গান মোৰ লাইভ অনুষ্ঠান শুনাৰ ভাগ্য ন'হল কাৰণ তেওঁৰ কণ্ঠটোতো আগতেই হেৰাই গ'ল তথাপি তেওঁৰ গানটো আজিও বাজি আছে আৰু গানবিলাকে হৃদয় চুই যায় তেওঁৰ যিটো সুৰ হয় আচলতে কুলিৰ দৰে সেইকাৰণে কোকিলকণ্ঠী বুলি কোৱা হয় ভাল লাগে